বেলেগ ভাষা বা উপভাষা কোৱা এলেকালৈ মই এবাৰ গৈছিলোঁ এই তামিলনাডু য'ত নেকি মোৰ নিজৰ বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছিলোঁ তামিলনাডুত পোৱাৰ লগে লগে তাৰ এখন হোটেললৈ যাওঁতে হোটেলৰ এই হোটেলৰ যিজন ল'ৰাই সুবিধা কৰি দি দিবলৈ লৈ গৈছিল তেওঁ তেওঁ লগতো মই বিশেষকৈ একো কথা পাতিব পৰা নাছিলোঁ কিয়নো তাৰ তামিলনাডুৰ মানুহবিলাকে হিন্দী বা ইংৰাজী একেবাৰে ব্যৱহাৰ নকৰে তেওঁলোকৰ এটা স্থানীয় ভাষা আছে সেই স্থানীয় ভাষা উপভাষাটোৱে তেওঁলোকে সকলো ক্ষেত্ৰত তেওঁলোকে ব্যৱহাৰ কৰে এনে ক্ষেত্ৰত আমি যথেষ্ট অসুবিধা পাইছিলোঁ আৰু যিহেতু তেওঁলোকে ইংৰাজী আৰু হিন্দী একেবাৰে ব্যৱহাৰ নকৰে তো প্ৰথম গৈ আমি হোটেলত সেই অসুবিধাবিলাক সন্মুখীন হৈছিলোঁ লাহে লাহে আমি আকাৰ ইংগিতেও ক'বলৈ লৈছিলোঁ যিটো নেকি আমাৰ কাৰণে বহুত অসুবিধা হৈছিল তেওঁলোকে লিখি দিলেও আমাৰ আঞ্চলিক ভাষাও অসমৰ ভাষাটোও নাজানে আৰু হিন্দীও বুজি নাপায় ইংৰাজীও নকয় সেইক্ষেত্ৰত আমি বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ আমি এদিন এখন জেগা ফুৰিবলৈ যাওঁ বুলি তাৰ স্থানীয় বাছত উঠিছিলোঁ কিন্তু আমি যিডোখৰ নিৰ্দিষ্ট জেগালৈ গৈছিলোঁ পোৱাৰ আগতেই আমাক তেওঁলোকে নমাই দিছিল কাৰণ আমি তেওঁলোকৰ বুজাই দিব নোৱাৰিছিলোঁ যে আমি যোৱা জেগাটো কোনটোনো সেইক্ষেত্ৰত আমি আকৌ এখন বেলেগ বাছ ধৰি আকৌ তালৈ নিদিষ্ট জেগাত উপনীত হৈছিলোঁ উপনীত হোৱা পিছত আমি খোৱা বোৱা ক্ষেত্ৰত হওক অনান্য বজাৰ সমাৰ কৰা ক্ষেত্ৰত হওক তেওঁলোকৰ সেই উপভাষাটো লগত আমি কোনো পধ্যেই মুখামুখি হ'ব নোৱাৰিছিলোঁ যাৰ বাবে আমি আকাৰে ইংগিতে কথা পাতিহে আমি তাত চলিছিলোঁ আৰু সেইবাবে আমাৰ বহুত অসুবিধা হৈছিল